অঁ হেল্ল' অঁ বৰুৱা ৰেষ্টুৰেণট অঁ মই অভিজিত বৰুৱাই কৈছোঁ অঁ অলপ সময়ৰ আগতে মই আপোনাৰ ৰেষ্টুৰেণটৰ পৰা বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ আৰু এতিয়া মোক দুটা ক'ক আৰু এটা লাচি অৰ্ডাৰ দিবলৈ ফোন কৰিছিলোঁ আপুনি মোৰ অৰ্ডাৰটো লিখি লওক আৰু ডি আৰ কলেজৰ সন্মুখতে মই থাকিম আপুনি তালৈ লৈ আহিব মোৰ পাৰ্চেলটো মই লৈ যামহি ধন্যবাদ